আজিকালি বৰ্তমান সময়ত শিশুসকল শিশুসকলে খেলে মোবাইলত মোবাইলৰ যোগেদিয়েই শিশুসকলে খেলে আৰু খেলি ভাল পায় আৰু তাত বিভিন্ন ধৰণৰ খেলবোৰ দিছে আৰু সিহঁতে মোবাইলতে মানে বেছি সময় কটায় এই খেলবোৰৰ নাম হৈছে পাব জি ফ্ৰী ফায়াৰ এইবোৰ গেইম আৰু বহুত তেনেকুৱা বিভিন্ন ধৰণৰ আছে নাম সেইবোৰতে মানে ব্যস্ত থাকে আজিকালি এই এনে ক্ৰিকেট খেল ফুটবল আৰু আছে ভলিবল এইবোৰ মানে খেল খেল খেলে যদিও আৰু খেলে যদিও মানে বৰ্তমান সময়ত এই এই মোবাইলতে মানে সৰহভাগ খেলি থাকে ক্ৰিকেট বলবোৰ মানে ল'ৰাবোৰে খেলে আৰু ফুটবলবোৰো খেলে খেলি মানে বহুত পাৰিছেও আজিকালি আৰু শিশুসকলৰ মানে খেলা ধূলা মাজেদিয়ে মানে সিহঁতক কিছুমান আন কাম কৰোৱা হয় যেনে খোৱা বোৱা ক্ষেত্ৰতো মানে খেলা ধূলাৰ মাজেদি কৰা হয় আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো মানে সেই খেলা ধূলাৰ মাজেদিয়ে কৰা হয় স্কুলবিলাকত আজি প্ৰত্যেক প্ৰত্যেকখন স্কুলতেই মানে খেলত স্কুলৰ প পাঠদান কৰোৱা আৰু ভিতৰতো খেল খেলতো মানে খেল খেলৰ বিভাগটোও মানে তাত সোমোৱাই দিছে খেলৰ যোগেদি মানে সিহঁতক আগুৱাই নিব পাৰি মানে এইটো চিষ্টেম মানে আজিকালি মানে প্ৰত্যেকখন স্কুলতে মানে কৰি দিছে আৰু শিশু শিশুসকলে এনেও খেলি ভালেই পায় আৰু এই খেলা ধূলা মাজেদিয়েই মানে যদি শিক্ষাটো যদি আগুৱাই নিব পাৰে তেতিয়াহ'লে আৰু বেছি ভাল হয়